কুকুৰা পালন কুকুৰা ৰোগ হৈছে যেনে এই বগা বগা হাগে আৰু পাখি পেলাই দিয়া ৰাণী খেতৰ বেমাৰ এইবিলাক কেতিয়াবা খোজ কাঢ়িব নোৱাৰে বগা বগা লেট্ৰিন

এইবোৰ হুমি হয় কুকুৰাবোৰৰ গাত কেতিয়াবা হুমি হয় হুমিবোৰ মাৰিবলৈ হুমি মৰাৰ দৰৱ হৈছে এই হেৰি বিহলঙনি দিওঁ উমনি দিওঁতে যেতিয়া কণী উমনি দিওঁ তেতিয়া হুমি হয় হুমি মাৰিবলৈ তাত বিহলঙনি দিওঁ তেতিয়া আৰু আৰু চূণ চূণ দিও মাৰিব পাৰি আৰু কুকুৰা গঁৰালত নিমপাত মাজে মাজে দিব লাগে আৰু মাজে সময়ে এতিয়া ঠাণ্ডা ঠাণ্ডা বতৰত পিঁয়াজ পিঁয়াজ পিচি কিনে খুৱাব পাৰি আৰু পিঁয়াজ তাৰপৰা হালধি পানী দানাৰ লগত পিচি তিয়াই খোৱাব পাৰি ৰোগ নিৰাময় কৰিব পাৰি তেনেকৈও আৰু পটাছ চাউলৰ লগত মিক্স কৰি তাকো খোৱাব পাৰি আৰু আৰু আৰু এবিধ মাজে সময়ে ৰচুন ৰচুনো খোৱাব পাৰি পিঁয়াজ আৰু তাৰ উপৰি আৰু তাৰ উপৰি আৰু দানাৰ লগত আৰু আৰু কেলছিয়াম কুকুৰা দৰবো পাওঁ আৰু এই কেতিয়াবা কেতিয়াবা এইবোৰ পৰামৰ্শ এইবোৰ কিছুমান এই ওচৰৰ বা এগৰাকীক সুধোঁ তাইৰে পৰামৰ্শ লৈ মই কুকুৰা কুকুৰা পালন কৰি আছোঁ আৰু এবিধ দৰৱ খুৱাও